নমস্কাৰ মোৰ নাম মানসী বৰুৱা মোৰ ঘৰ শোণিতপুৰ জিলাৰ কাটনি গাঁৱত ডাকঘৰ ঠেলামৰা মই কিছুদিন আগত অনলাইন যোগে এখন কিতাপ অৰ্ডাৰ কৰিছিলোঁ যিহেতু আমাৰ অঞ্চলটোত সকলো কিতাপ পোৱাটো সম্ভৱ নহয় সেই গতিকে মই অনলাইন যোগে কিতাপখন অৰ্ডাৰ কৰিছিলোঁ যিহেতু সেই কিতাপখন মোৰ পাঠ্যক্ৰমৰ বাবে অতি প্ৰয়োজনীয় আৰু অহা মাহত মোৰ পৰীক্ষাও প্ৰথম কথাটো হৈছে কিতাপখন যোনটো সময়ত আহিব লাগিছিলে তাতকৈ বহুত পলমকৈ আহি পাইছে যাৰ বাবে মই ইতিমধ্যে অসুবিধাৰ সন্মুখীন হৈছোঁ মোৰ পৰীক্ষাটো বৰ বেছিকৈ ওচৰ চাপি আহিলে আৰু দ্বিতীয়তে আজি যেতিয়া মই কিতাপখন আহি পোৱাৰ পিছত পেকেটটো খুলি চালোঁ তাত কিতাপখন যোনখন কিতাপৰ মই ফটো ছবি দেখিছিলোঁ অৰ্ডাৰ দিয়াৰ আগত তাৰ সৈতে একেবাৰে মিল নাই প্ৰথম কথাটো হৈছে তাৰ বেটুপাতটো তাৰ বেটুপাতটো মানদণ্ড ইমান ভাল নহয় যোনখন ছবিত আছিল তাতকৈ বহুখিনি বেলেগ দ্বিতীয়তে কিতাপখনৰ পৃষ্ঠাবোৰৰ যোনটো মানদণ্ড কাগজৰ সেইটো অতিকৈ বেয়া ফাঁহি যোৱা আৰু অকণমান জোৰকৈ মেলি দিলে বা অকণমান অসাৱধান হ'লেই ফালি যোৱাৰ শংকা আছে দ্বিতীয়তে কিতাপৰ বহুকেটা পৃষ্ঠা এনেকুৱাও আছে য'ত আখৰবোৰ স্পষ্টকৈ নাই আৰু কিছুমান পৃষ্ঠা এনেকুৱাও পাইছোঁ য'ত একেবাৰে একেবাৰে আখৰবোৰ ফুটি উঠা নাই আৰু তাৰ উপৰিও কিতাপৰ যোনটো যিখিনি বস্তু কিতাপখনত থাকিব লাগিছিল সেইখিনিও মই ভালকৈ কিতাপখনত পোৱা নাই অনলাইন অৰ্ডাৰ কৰাৰ আগত কিতাপখনৰ যোনখন যোনটো প্ৰতিচ্ছবি তেওঁলোকে দাঙি ধৰিছিল প্ৰকৃততে যেতিয়া মই কিতাপখন পালোঁ সেইখনে একেবাৰে সেই প্ৰতিচ্ছবিখনৰ লগত মিল নাই গতিকে মোৰ যোনটো অভিজ্ঞতা কিতাপখনক লৈ আৰু ক্ৰয় কৰাক লৈ একেবাৰে বেয়া আৰু কথাটো হ'ল পৰীক্ষা যিহেতু অতি চমু চাপি আহিল এতিয়া ইতিমধ্যেই মই কিতাপখন যথেষ্ট দেৰিকৈ পাইছোঁ এতিয়া এইখন কিতাপ ব্যৱহাৰৰ উপযোগী নহয় আৰু কিতাপখন মই ঘূৰাই আকৌ যেতিয়ালৈকে আন এখন কিতাপ আনিম তেতিয়ালৈকে মোৰ যথেষ্ট সময় গুচি যাব নষ্ট হ'ব গতিকে মোৰ অভিজ্ঞতাটো খুবেই বেয়া আৰু এনেকুৱা আন কাৰো লগত হোৱাটো অনুচিত যিহেতু সকলোৱে এটা বিশ্বাসত বস্তু এটা ক্ৰয় কৰে বিশ্বাসত বস্তু এটা আহিব বুলি ৰৈ দিয়ে বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বাবে কাৰণ ছাত্ৰ ছাত্ৰীবোৰৰ ওচৰত সদায়ে পৰীক্ষা বা তেনেকুৱা ধৰণৰ ইম্পৰটেণ্ট বস্তুৰ কাৰণেই ক্ৰয় কৰে গতিকে এনে সময়ত তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'লে খুবেই বেয়া তেওঁলোকৰ চাকৰি বা আন শিক্ষাৰ প্ৰতিও ভাবুকি আহি যায় গতিকে মই এইটোৱে ক'ব বিচাৰিম তেওঁলোকে তেনেকুৱা ধৰণৰ সমস্যাৰ প্ৰতি ভালকৈ সজাগ হোৱা উচিত দোকান যোনে সেই কিতাপখন বিক্ৰী কৰিছে আৰু অনলাইন যোনটো ৱেবচাইট তেওঁলোকেও চোৱা উচিত যে তেওঁলোকৰ সেই তেওঁলোকে যোনখিনি বস্তু বিক্ৰী কৰে তাৰ মানদণ্ডটোনো কেনেকুৱা নহবা গ্ৰাহকসকলৰ তেওঁলোকৰ ওপৰত বিশ্বাসটো যথেষ্ট কমি যাব আৰু তেওঁলোকে আন বস্তুবোৰ ভাবিবলৈ বাধ্য হ'ব গতিকে এই গোটেইখিনি বস্তু তেওঁলোকে মন দিয়া উচিত তেতিয়া সকলোৰে কাৰণে ভাল আৰু কিতাপখনৰ ক্ৰয় কৰাক লৈ মোৰ অভিজ্ঞতাটো ভাল নহয় আৰু ওলোটাকৈ এই ক্ৰয় কৰাখিনিয়ে মোক বিপদতহে পেলালে গতিকে ভৱিষ্যতলৈ তেওঁলোকে এইটো মন দিয়া উচিত আৰু মোৰ যিটো যিখন কিতাপ সেইখন তেওঁলোকে মোক ৰিফান বা ওলোটাই লৈ লোৱাটো মই বিচাৰোঁ